অঁ এই আছোঁ এনেই অঁ ভালেই তোমালোকৰ

অঁ যাম যাম কিমানকৈ কিমানকৈ তুলিছা অঁ অঁ আমাৰ গোটেই চাৰিটায়ে যাম দেই অঁ যাব কিমান মানুহ ওলাইছে অঁ অঁ অঁ কিমান মানুহ ওলাইছে অঁ অঁ অঁ অঁ যাম অঁ মই সুধি চাব লাগিব দেই

অঁ মই ফোন অঁ মই গ'লে মানে ফোন এটা কৰি দিম যাব বুলি দেই আমাৰ দাই যাব মই যাম আকৌ ল'ৰা ছোৱালীকেইজনী যাব অঁ অঁ আমাৰ হাঁ অঁ অঁ অঁ চবেই পইচা দিলেহি নেকি অঁ অঁ মই কাইলৈ তেন্তে পইচাটো দি দিম পঠিয়াই দি পঠিয়াম জনাম বাৰু মই অঁ অঁ ক'ম অঁ অঁ গণ্ডগোল লাগিব মই তেন্তে কাইলৈ কাইলৈ পইচাটো দি পঠিয়াম আৰু কোন কোন যায় মই কৈ দিম বাৰু দেই অঁ অঁ

অঁ নকওঁ নকওঁ চাৰিটাই এই নাই যোৱা দিচাংমুখলৈ আগতে অঁ এইবাৰ যাম বুলি ভাবিছোঁ এহেঁতি কমলাবাৰীলৈ গৈছোং আকৌ কমলাবাৰীলৈ লগ ধৰাহেঁতিন নগ'লোহেঁতিন আৰু এই পিকনিকৰ হেৰি তেনেকৈয়ে গৈছোঁ অঁ খাই বৈ আহিছোঁংগৈ অঁ যাম অঁ মই কাইলৈ পইচাটো দি আৰু কৈ পঠিয়াম দেই কোন কোন যায় কোন কোন নেযায় অঁ অঁ মই কাইলৈ ৰাতিপুৱা সময়ত জনাম অঁ এইটো নাম্বাৰতে ফোন কৰিম অঁ অঁ অঁ

অঁ যাম বুলি ভাবিছোঁ অঁ অঁ অঁ অঁ অঁ লৈ লম অঁ অঁ হ'ব অঁ ওলাম যাম যাম